হেল্ল' অ অ কওকচোন কি ক'ৰ পৰা কৈ আছে কওকচোন অ আছে দিয়ক আছে দিয়ক এই বেছি নাই এমোন মানহে আছে অ কিবা কামৰ কাৰণে লাগেনে বাৰু

অ আ এতিয়া কিমান সময়ত সময় পায় আহিব আহি পেলাই লৈ যাব মোৰ ঠাইৰ পৰা এই দামটোচোন আৰু জহা ধানৰ দাম এতিয়া ষোল্ল চৈধ্য পোন্ধৰ ষোল্ল এনেকুৱাই লাগি আছে মোন অ অ বাৰু আহকচোন আহিলেহে তেতিয়াহে কমা কমি হ'ব পাৰিম এতিয়া লগ পোৱা পোৱি হ'ব লাগিব নহয় জানো বৰা ধানৰ হেৰি বেছি নাই দিয়ক এতিয়া মইও কাতি বিহুলৈ ৰাখিছিলোঁ কেইটামান এতিয়া তিনি পালামানহে আছে তাকে আৰু ভগাই মিলাই খাব লাগিব অ অ অ হ'ব হ'ব হ'ব আহিব আহিব আহিব লৈ যাব মই দুপালামান ৰাখি অ খোৱা ধান আছে এ মোন সেয়া হেৰি এতিয়া মানে বৰ্তমান আছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া খেতিয়কবিলাকক লগাবই দিছে দেখোন এয়া হেৰি এ বেছি নহয় আৰু ধৰি ল' নশ হেৰি নহাজাৰ আঠ হাজাৰ তেনেকৈ সেনেকৈ নশ নশ অ অ নশ ভুল হৈছে তোমাৰ মোৰ কোৱা নশ দে নশ বা আঠশ তেনেকুৱা মোন হৈ আছে নহয় হয় হাজাৰলৈ যোৱা নাই আৰু ও ও ও ওম অ মই হেৰি বন্ধা মংগলবাৰ বজাৰত বহোঁ আৰু এই মানে হেৰি বৰঙাবাৰীত বহোঁ বৰঙাবাৰীত যাওঁ সোমবাৰ সোমবাৰে এই দুটা বজাতহে ঘূৰোঁ আৰু বেছি জেগাত নেযাওঁ তাৰমানে আ আ আ আ আহিব অহা দিনা খবৰ খাতি দি আহিব আকৌ নহ'লে মোক লগ নেপাব